মোৰ প্ৰিয় খেলুৱৈ হ'ল ছানিয়া মিৰ্জা ছানিয়া মিৰ্জা আমাৰ দেশৰ প্ৰথম টেনিছ প্লেয়াৰ হয় অ'মেন টেনিছ প্লেয়াৰ তাৰ টেনিছখিনি টেনিছ চাই মোৰ ভাল লাগে আৰু তাই বহুত সৰু বয়সতে এগৰাকী টেনিছ প্লেয়াৰ হ'ল সেইকাৰণেও ভাল লাগে তাই তাই এবাৰ টু থাউজেণ্ড থ্ৰীতে মানে টু থাউজেণ্ড থ্ৰীত ভাল খেল হৈছে তাই তাইৰ বিষয়ে তাইৰ বিষয়ে হ'ল তাই এগৰাকী মুম্বাইত জন্ম হোৱা তাইৰ খেলবোৰ চাই মোৰ ভাল লাগে টেনিছ প্লেয়াৰ তাই এবাৰ অলিম্পিক মেডেলিষ্টো পাইছিলে পাইছিলে সেইবাবেও তাইক তাই টেনিছ চাই তাই খেল চাই ভাল লাগে তাই আমাৰ গোটেই দেশৰ নাম উজ নাম কৰিলে আমাৰ দেশৰ নাম কৰিলে সেইবাবেও ত তাইক ভাল লাগে তাইৰ গুণ বহুত আছে তাইৰ গুণ বহুত আছে তাই বহুত বহুত মানুহে তাইক ভাল পায় ছানিয়া মিৰ্জা এজন গ'ল্ড মেডেলিষ্ট আছিলে তাই চৈধ্যতা গ'ল্ড মেডেল পালে তাই চৈধ্যতা গ'ল্ড মেডেল পালে চৈধ্যবাৰ জিকিছিলে আৰু তাই এছিয়ান গেম খেলিছিলে এছিয়ান গেম খেলিছিলে তাই তাই আৰু বহুত বহুত গেম খেলিছিলে তাই পঞ্চাছ তাই হিৰ'ইয় আমাৰ এছিয়া দেশৰ এগৰাকী মানে খেলৰ ভিতৰত ছানিয়া মিৰ্জা ছানিয়া মিৰ্জা এই খেল খেলি খেলিয়ে বহুত ধনী হ'ল বহুত পইচা কমালে তাইৰ গোটেই অল অভাৰ অল অভাৰ ইণ্ডিয়াতে তাই মানে খেল খেল খেলি তাইৰ নাম ৰৌশ্বন কৰিছে আমাৰ

ছানিয়া মিৰ্জাৰ বিষয়ে আৰু কি ক'ম ছানিয়া মিৰ্জা ছানিয়া মিৰ্জাৰ হাইট হ'ল ওৱান পইণ্ট ছেভেণ্টি থ্ৰী হাইট হয় তাইৰ পেৰেণ্টছে তাইক বহুত কষ্টত তাইক খেল সোধ ডাঙৰ কৰিলে তাইক মানে তেতিয়া আমি সুধ তাইক আমি সুধিবলৈ তেতিয়া তাইক আমি জানিব বিচাৰোঁ যে তাই কি খেলত কি কাৰণে ইণ্টাৰেষ্ট আহিলে কেনেকৈ তাই খেলিব পাৰিলে সেইবোৰ মই জানিব বিচাৰোঁ তাইৰ খেল যেতিয়া ছানিয়া মিজা ছানিয়া মিৰ্জাৰ জন্ম হৈছিলে পোন্ধৰ নৱেম্বৰ ঊনৈছ ৱা এক ন আঠ ছয় ছানিয়া মিৰ্জা টেনিছ প্লেয়াৰ হয় তাই ৱৰ্ল্ডৰ নাম্বাৰ ওৱান প্লেয়াৰ হয় তাইৰ তাইৰ ৰিটায়াৰ হৈছিলে দুহেজাৰ তিনিত তাইক তাইৰ কেৰিয়াৰটো এই তাইৰ কেৰিয়াৰটো টেনিছৰ পৰাই টেনিছৰ পৰা আৰম্ভ হ'ল টেনিছ খেলৰ পৰাই তাৰ কেৰিয়াৰ আৰম্ভ হ'ল আৰু তাই আমাৰ ভাল নাম ৰৌশ্বন কৰিলে তাই অলিম্পিক গেম দুহেজাৰ আঠ চনত অলিম্পিক গেমত ৰেক পাইছিলে তাইৰ সেইবোৰ চাই তাইৰ তাইৰ হেৰি খেলবোৰ ভাল লগা হ'ল লাহে লাহে ছানিয়া মিৰ্জা ইক ইকনমিক ফালৰ পৰাও আগবঢ়া তাই এজনী মাইকী মানুহ হৈ যে ইমানখিনি আগবাঢ়ি গৈছে সেইবোৰ চাই আমাৰ ভাল লগা হৈছে